মোকটো লগ ধৰিলে মই গোৱা যাবলৈ বিচাৰিম কাৰণ তাত মোৰ থাকিবৰ কাৰণে মোৰ কোনো প্ৰব্লেম নাই কাৰণ লগৰ এটাৰ ঘৰেই আছে মোৰ তাত সেইটো কাৰণে মোৰ থকা মানে কোনো প্ৰব্লেম নহয় আৰু ছেকেণ্ড কথা হ'ল মোৰ তাৰ ৰেচিপিবোৰক লৈ পেলাই বহুত ইণ্টাৰেষ্ট আছে দেখি থাকোঁ বনোৱা কিন্তু তাৰ ৰেচিপিবোৰ মই টেষ্ট কৰা নাই গৈ পেলাই টেষ্ট কৰিবলৈও মন আছে ফূৰাও হ'ব এটা সংগ এটা পাম ঘূৰিবৰ কাৰণে সেইটোৱে আৰু অঁ ভাল ফ্ৰেণ্ড হয় ঘৰুৱা মেলাত মোক যথেষ্টখিনি মানে হেৰি হৈ যাব হেল্প কৰি দিয়ে আৰু